অঁ মমী কি কৰিছা এইয়া মইও এনেই আছো বাৰু হেৰি নহয় আজি কুমাৰ গাঁও নামঘৰত ভাওনা আছে নহয় যাবা নেকি অঁ মই যাম বুলি ভাবিছোঁ অঁ হেৰি কি কয় কোন কোন যাব বাৰু তোমালোকৰ সেইখিনিৰ অঁ অঁ অঁ তেনেহ'লে হেৰি কৰিবা এই আমাৰ ঘৰৰ ফালেকে তোমালোক ওলাই আহিবা একেলগে যাম অঁ সোনকালে ওলাবা আকৌ টাইমটো কিমান টাইমত যাবা বাৰু তেওবুলি অঁ অঁ অঁ অঁ দেৰি নকৰিবা কিন্তু হেৰি বেছি দেৰি নকৰিবা অঁ মই বাৰু ৰেডি সোনকালে হ'ম বাৰু তুমিহে খালী অকণমান সোনকাল কৰিবা অঁ অঁ এই হেৰি নহয় এই ছোৱালীলৈ আকৌ পানী বটলটো ল'বলৈ তুমি নাপাহৰিবা অঁ নহ'লে তাই আকৌ পানী বটল বিচাৰিব নহয় তেতিয়া আকৌ দিগদাৰ হ'ব নহয় আকৌ উঠি আহিব লাগিব ভাওনা নামঘৰৰ ভিতৰৰ পৰা অঁ

অঁ অঁ তুমি খালী আমাৰ ঘৰৰ ফালে নহাকৈ নাথাকিবা আকৌ গুচি আহিবা আমাৰ ঘৰৰ ফালে ঠিক আছে তেনেহ'লে দেই হ'ব অঁ অঁ ঠিক আছে হ'ব